অঁ অপূৰ্ব দাৰ হেৰি এই চাৰি আলিত বিশ্বনাথ চাৰিআলিত যে সাধাৰু মেলা হৈ আছে তালৈ গমতো পাইছেই যাওঁ ব'লক ওলাওঁ মেলাখন চাবলৈ হয় হয় তাত যাম আমি দুইটা ফেমিলী একেলগে যাওঁ একেলগে চাই গৈয়ো ভাল লাগিব এটা এটা ফেমিলী অকলে অকলে যোৱাতকৈ অঁ অঁ তাকে অঁ দুইটা ফেমিলী একেলগে গ'লে ল'ৰা ছোৱালীখিনিও একেলগে গৈ ফূৰ্তি পাব আৰু কেবাজনীও হ'লে মেলাখন চায়ো ভাল লাগে অকলে অকলে চোৱাতকৈ অঁ আৰু ল'ৰা ছোৱালীকেইটাও বহুত মানে অঁ অঁ অঁ অঁ অঁ হ'ব এইবাৰ ব'লক একেলগে যাওঁ যোৱাবাৰ একে বেলেগে বেলেগে চালোঁ আৰু ল'ৰা ল'ৰা ছোৱালীকেইটাও বহুত আমনি কৰি আছে সাধাৰু মেলা চাবলৈ যাওঁ সাধাৰু মেলা চাবলে যাওঁ বুলি কৈ আছে এতিয়া যোৱাটো কেনেকৈ মেনেজ কৰিব কিহত যাব নিজৰ নিজৰ গাড়ীত যাবনে নে অকণমান এখন ডাঙৰ গাড়ী লৈ দুইটা ফেমিলী একেলগে যোৱা হয় কোনটো ভাল হ'ব চিন্তা কৰকচোন নিজৰ নিজৰ গাড়ীয়ে লৈ যাওঁনে নে দুইটা ফেমিলী এখন ডাঙৰ গাড়ী লৈ পেলাই গ'লে ভাল হ'ব নেকি তেতিয়া বেছি ফূৰ্তি লাগিব বেলেগে বেলেগে যোৱাতকৈ একেলগে গ'লে দুইটা ফেমিলী অঁ ডাঙৰ গাড়ী এখন ভাৰা কৰি ল'লেই ভাল হ'ব দুইটা ফেমিলী একেলগে গ'লে হ'ব দিয়ক তেনেকৈয়ে মেনেজ কৰক আৰু আপুনিও ফেমিলী লগত কথা পাতক কোনদিনা যাব এতিয়া সাত তাৰিখলৈকেতো চলিয়ে আছে এক তাৰিখৰ পৰা এতিয়া কোনদিনা যাব দুইটা ফেমিলীয়ে ধৰক সুবিধা হ'ব লাগিবতো কোনদিনা গ'লে এতিয়া সুবিধা হ'ব আমি বাৰু চাৰি পাঁচ ছয় এইকেদিন ফ্ৰী আছোঁ সেই তিনিটা তাৰিখৰ ভিতৰত আপোনালোকৰ যদি ফ্ৰী থাকে একেলগে যাব পাৰিম কোনোবা এটা ডে'টত গ'লেই হ'ল অঁ ঠিক আছে তেনেহ'লে চাৰি তাৰিখেই ওলাওঁ আপুনিও ফেমিলী লগত কথা বতৰা পাতক চাৰি তাৰিখে ঠিক কৰা হ'ল আৰু অঁ গাড়ীখন আপুনিয়ে ঠিক কৰি আমাক ফোন কৰি কৈ দিব আৰু অঁ লৈ আহিব আৰু আমাৰ ঘৰলৈকে একেলগে উঠি যাম ঠিক আছে অঁ অঁ ঠিক আছে হ'ব দিয়ক তেনেহ'লে অঁ অঁ চাৰি তাৰিখে যোৱাটোৱেই ঠিক হ'ল আৰু অঁ অঁ ঠিক আছে হ'ব অঁ অঁ হ'ব অঁ অঁ হয় হয় হয় অঁ অঁ অঁ হ'ব দিয়ক হ'ব দিয়ক তেনেহ'লে অঁ ৰাখিছোঁ তেনে অঁ